আমাৰ ৰাজ্যত জনসংখ্যা বেছিকৈ থকা আমাৰ কেইখনমান জিলা আছে এই জিলাকেইখন আমাৰ ধুবুৰী তাৰপিছতে ইফালে নগাঁও এনেকৈ কেইখনমান চহৰত অধিক জনসংখ্যা আছে এই জনসংখ্যা থকাবিলাকত চহৰবিলাকত মানুহ যথেষ্ট পৰিমাণে বৃদ্ধি হৈছে আৰু এই বৃদ্ধি হোৱাৰ কাৰণে আমাৰ বহুত অসুবিধাও হয় যেনে তাত যাতায়তৰ সুবিধা বেছিকৈ লাগে স্কুল কলেজ বিশেষকৈ চিকিৎসা এইবিলাকৰ সা সুবিধাবিলাক বেছিকৈ লগা হয় সেই হিচাপে পৰ্যাপ্ত পৰিমাণৰ আমাৰ এই সুবিধাবিলাক নথকাৰ কাৰণে মানুহবিলাকৰ যথেষ্ট অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয় তেওঁলোকৰ বাসস্থানৰ অভাৱ ঘটে তাৰোপৰি একোখন ঘৰতে যথেষ্ট পৰিমাণৰ ল'ৰা ছোৱালী সেইবিলাক বাঢ়ি যোৱাৰ কাৰণে বৃদ্ধি হোৱাৰ কাৰণে তেওঁলোকৰ শিক্ষা দীক্ষা এইবিলাকত যথেষ্ট অসুবিধাৰ সৃষ্টি হয় কাম কৰাৰ মানুহ যথেষ্ট হয় চাকৰি বা ব্যৱসায় এই ক্ষেত্ৰতো যথেষ্ট অসুবিধাৰ সন্মুখীন দেখা যায় বিশেষকৈ একোখন ঠাইত যেতিয়া অধিক জনসংখ্যা হয় সেই অধিক জনসংখ্যা থকা ঠাইখনৰ তাৰ পৰিৱেশো সেই প্ৰকাৰে কিছু পৰিমাণে হ'লেও বিনষ্ট হয় অৱশ্যে কিছুমান ক্ষেত্ৰত তাত অসুবিধা দেখিবলৈ পোৱা যায় বিশেষকৈ ৰাস্তা ঘাট এইবোৰ অধিক পৰিমাণে লগা হয় যাতায়ত বেছিকৈ লগা হয় যান বাহনৰ অধিক চলাচল হয় এই যান বাহনৰ চলাচলত যথেষ্ট দুৰ্ঘটনা আদিও ঘটিব পাৰে তেনেকুৱা বিভিন্ন কাৰণত আমাৰ জনসংখ্যা বেছি কাৰণে তেওঁলোকৰ যথেষ্ট অসুবিধা দেখিবলৈ পোৱা যায় আৰু এটা কথা জনসংখ্যা বৃদ্ধিৰ লগে লগে তাত আৰ্থিক দিশতো যথেষ্ট পৰিমাণে ব্যৱসায় বাণিজ্য এইবিলাকৰ কিছু পৰিমাণে হ'লেও সুবিধা হয় মানুহ বেছি লগে ব্যৱসায় বাণিজ্য এইবোৰ বাঢ়ি যায় দোকান বা অন্যান্য আৰ্থিক দিশত কিছু টনকিয়াল হয় যদিও তাত মানুহ বেছি হোৱাৰ লগে লগে কৰ্মীৰ অভাৱটোও ঘটে মানুহে বিভিন্ন পন্থা তেওঁলোকে অৱলম্বন কৰে কিছুমানে চাকৰি ব্যৱসায় এইবিলাকত মানুহবিলাক ব্যস্ত থাকিবলগীয়া হয় এই ক্ষেত্ৰত যথেষ্ট সুবিধা দেখা যায় গতিকে কম জনসংখ্যাৰ যিবিলাক জিলা বা যিবিলাক ঠাই সেই ঠাইবিলাকত যথেষ্ট সুবিধা মানুহবিলাক কাজিয়া পেচালৰপৰাও আদি কৰি বিশেষকৈ আহল বহলভাৱে থাকিব পাৰে ৰাস্তা ঘাটবিলাকত মানুহ দুনুহ কিছু পৰিমাণে হ'লেও কম হয় গতিকে সেইফালৰপৰা সুবিধাও হয় দেখিবলৈ পোৱা যায় বেছি জনসংখ্যা থকা ঠাইবিলাকত বজাৰ আদি এইবিলাকত যথেষ্ট মানুহৰ ভিৰ দেখিবলৈ পোৱা যায় যান বাহনবিলাকত বেছি ভিৰ দেখিবলৈ পোৱা যায় গতিকে কম জনসংখ্যা থকা ঠাইবিলাকত সুবিধাটো বেছি আৰু তাত শিক্ষাৰ ক্ষেত্ৰতো যথেষ্ট সুবিধা পায় আমাৰ পৰ্যাপ্ত পৰিমাণৰ তেনেকুৱা সুবিধা থকা বিশেষকৈ আমাৰ যিখিনি কম জনসংখ্যাৰ মানুহ বসতি কৰা ঠাইবিলাকত তাত সুবিধাটো অলপ বেছি বেছি জনসংখ্যা থকাবিলাকত স্কুল কলেজ এইবিলাকত তাত নামভৰ্তিৰপৰা আদি কৰি তেওঁলোকে যথেষ্ট অসুবিধা দেখিবলৈ পোৱা যায় অধিক সংখ্যক হোৱা বাবে সেই পৰিমাণৰ পৰ্যাপ্ত পৰিমাণৰ স্কুল কলেজ এইবিলাকো থাকিব লাগিব হস্পিটাল থাকিব লাগিব ডাক্টৰ থাকিব লাগিব আৰু বিভিন্ন কাৰণ আছে এইখিনিয়ে